হেল্ল' অঁ অঁ ৰাস চাব যাব লাগছিল কে কেনেকে কিহেৰে যাবা অঁ আলোচনা মানে সেই দুটা তিনটা মানুহ লগলাগি ৰাস চাব যাম নলবাৰী তাতে গান বাজনা বহুত হৈছে বাহিৰৰ পৰা বিহাৰৰ পৰা একদম মানে খেল ধেমালি মানে প্ৰ প্ৰতিযোগিতা ৰাস মানে গুৱাহাটীৰ এইগিলাখান চিনেমা তিনেমা বহুত হৈছি এই বঢ়িয়া বঢ়িয়া ভাল বস্তু আছে বাহিৰৰ পৰা আহিছে কেনকৈ যাবা ক' যাবা যদি অঁ থিয়েটাৰ চিয়েটাৰ চাব লাগিব হেঙুল চাম আৱাহন চাম এই যে মুকুন্দ থিয়েটাৰ অঁ টকা পইচা লাগব অলপ লগত বেছিকৈ তিনিহেজাৰ মান টকা নিলে হ'ব চবাই ৰাতি চাই থাকিম চাব লাগব চাব লাগব নাখাৱকে থাকিলেও থিয়েটাৰ চামেই কালিহে খাম সেই তেনেকুৱা নকৰ যা আৰু চবৰটো চাই নেকি লওক

অঁ মহানুৰৰ ৰিক্সাখন ভাড়া কৰিলে হ'ল একদিন আৰু গোটেইকেইটা লগলাগি ৰাস চাবলৈ যাম ৰাস্তাত চাই চিনেমা তিনেমা চাই ইয়াতে কটাম আৰু গোসাঁই চোসাঁই চাম আৰু হেৰি এই কি বুলি কয় চাৰ্কাছৰ চাৰ্কাছ চাম কেইটাত যাবা

অঁ ৰবিবাৰে সেইদিনা বন্ধ অঁ সেইদিনা যাব পাৰি সেইদিনা একেলগে যাম দেই গোটেইকেইটা অঁ টকা লাগব কিন্তু পা তিনিহেজাৰ মান টকা লবা লগত অঁ টকা টকা থাকিলেহে যাব পাৰিম চব বস্তু চাব পাৰিম টকা নাথকিলে কেনকে চাবা আৰু টকা টকা থাকলিহে টকা লাগব বাপৰে ইমান টিকটৰ দাম এই চাৰ্কাছ আইছি চিনেমা আইছি এই মিনাবজাৰ আইছি সেইবিলাক চাব লাগব বাহিৰৰ পৰা আইছি বিহাৰৰ পৰা আইছি এইগিলাখান ৰাজস্থানৰ পৰা আইছি আৰু বঢ়িয়া বঢ়িয়া বাহিৰৰ পৰা বস্তু বাহিনী ওলাইছি এইগিলা দুটা এটা কিনিও আনিম কাপোৰ চাকোৰ লম কম্বল চম্বল অলপ ঠাণ্ডাও আইছি অঁ পইচা পাতি লাগব অলপ লগত নালগিব অঁ কিমান হাঁহি ধেমালিৰে গোটেইকেইটাই চাম

অঁ লকডাউন চলি আছে নহয় আতে আৰু ৰাহি নহ'ব তহঁতৰ মূৰা এই লকডাউন কৰছি তাতে আৰু কুকুৰৰ পুতেকহঁতে অঁ এতিয়া যায় যদি আৰু খবৰতো দিবা কেইনা যোৱা কেতিয়াকলৈকে যাবা অঁ খবৰতো দিবা অঁ